হেল্ল' শৰ্মাদা শুনিছেনে অঁ অঁ এতিয়া আপোনাৰ মাত ভালকৈ শুনিছোঁ এই আপুনি এমাহৰ আগতেইচোন মোৰ এয়াৰটেলৰ ৱাইফাইটো লগাই থৈ গৈছিলে এতিয়ালৈকে দুবাৰ বেয়া হ'লেই দেখোন এনেকৈ নহ'ব নহয় মোৰ পৰীক্ষা দিবলগীয়া আছিলে এইকেইদিনতে মই এতিয়া আপোনালোকৰ এই ৱাইফাই বেয়া হোৱাৰ কাৰণে ৱাইফাই কানেকশ্যন বেয়া হোৱাৰ কাৰণে পঢ়িবওপৰা নাই বেলেগ কিবা কামো কৰিবপৰা নাই বৰ দিগদাৰ হৈছে লগতে বৰষুণ দিলেও আপোনালোকে ইণ্টাৰনেটটো কাটি থৈ দিয়ে তাৰকাৰণে আকৌ দুই তিনি ঘণ্টা ৰখিবলগীয়া হয় আপোনালোকে মিছা কথা কৈহে মোক ৱাইফাই লগালে আপুনি এতিয়াই আহকচোন সোনকালে চাই দিয়কহি